আমাৰ ইয়াত পৰ্যটক আহিলে অসুবিধাৰ আগতে কিছু অসুবিধা আছিল যদি এতিয়া কিন্তু সেই অসুবিধাকে সম্পূৰ্ণ দূৰ হৈছে ইয়াত চাৰিওফালে ইয়াৰপৰা পৰ্যটকসকলে চাৰিওফালৰপৰা চাৰিওফালে যোৱাৰ সুবিধা আছে আগতো এইবিলাক মানে পৰিবহণ ক্ষেত্ৰত বৰ অসুবিধা এটা আছিলে বাছ টেক্সি বা বেটেৰী ৰিক্সা সুলভ নাছিলে সিমান নাছিলে কিন্তু এতিয়া কিন্তু এইবিলাক এভেইলেবল হৈছে গতিকে ইয়াৰপৰা মানুহে ভ্ৰমণ কৰাৰ কাৰণে কোনো অসুবিধা নহয় আৰু আৰু কোনো ভ্ৰমণ কৰি যদি ইয়াত আহেও কোনো অসুবিধাৰ সন্মুখীন হ'ব লাগে বুলি মই নাভাবোঁ আৰু এতিয়ালৈকে তেনেকুৱা ভ্ৰমণ কৰি অসুবিধা একবাৰে হোৱা হোৱাও নাই আগতে পৰ্যটক আহিলে মানে সুবিধাটো একেবাৰে লিমিটেড আছিলে বাছ বা টেক্সি অট' ৰিক্সা বেটাৰী এইবিলাক মানে হেৰি নাছিলে এভেইলেবল নাছিলে এতিয়া কিন্তু চাৰিওফালে ইয়াৰপৰা চাৰিওফালে যোৱাৰ কাৰণে যিকোনো সময়তে মানুহ যাব পাৰে বাছ টেক্সি অ'টো ৰিক্সা বেটাৰী ৰিক্সা অন্যান্য বাহন অতি সুলভ হৈ আছে গতিকে অসুবিধা হয় বুলি তেতিয়া মই এতিয়া নাভাবোঁ আৰু ইয়ালৈ কোনো ভ্ৰমণকাৰী আহে একেবাৰে নিৰ্ভৰযোগ্য কোনো চিন্তা কৰিবলগীয়া আছে বুলি মই নাভাবোঁ আৰু এতিয়ালৈকে যিমানবিলাক পৰ্যটক আহিছে তেওঁলোকে কিবা অসুবিধাৰ সন্মুখীন হোৱা বুলি আজিলৈকে শুনা নাই গতিকে একেবাৰে এই জেগা আৰু সুন্দৰ জেগা ইয়াৰপৰা ভ্ৰমণ ভ্ৰমণ কৰিব আহিলেও ইয়াৰপৰা আকৌ ধৰক অৰুণাচল যাব পাৰে ভূটান যাব পাৰে তেজপুৰ যাব পাৰে গুৱাহাটী যাব পাৰে গতিকে তাৰ কাৰণে বা যি পৰিবহণৰ বাছ বা টেক্সি অ'টো ৰিক্সা একদম অসুবিধা একো ভ্ৰমণকৰীবিলাকেও অসুবিধা হ'ব বুলি আমাৰ মনে নধৰে আৰু পৰ্যটকসকল নিৰাপদে এই ঠাইলৈ আহি আহিব পাৰে বুলি আমাৰ এটা ধাৰণা এটা আছে হৈছে আৰু আৰু এতিয়ালৈকে যিমানখিনি ভ্ৰমণকাৰী ইয়াত আহিছে কোনো অসুবিধাৰ সন্মুখীন হোৱা বুলি আমি একতিয়ালৈকে শুনা নাই গতিকে পৰ্যায়টকসকলে নিৰ্ভৰ আহিব পৰাৰ সুবিধা ইয়াত সুলভ হৈ আছে অসুবিধা হয় বুলি আমি একেবাৰে নাভাবোঁ আৰু কাৰণ ইয়াত আগতে তেনেকুৱাত ৰাজ্যিক পৰিবহনৰ বাছ নাছিলে ৰাজ্যিক পৰিবহন বাছ বা অন্য যিকোনো বাছ যিকোনো সময়ত যিকোনো ঠাইলৈ যাব পৰাৰ এতিয়া সুবিধা সুলভ হৈ আছে আৰু ইয়াৰপৰা যদি কোনোবাই যদি অৰুণাচল যায় ভূটান যায় তাৰ কাৰণে তেওঁলোকে অসুবিধা একো নাপায় এতিয়া যিকোনো সময়তে বাছ টেক্সি ইয়াত মানে ষ্টেণ্ড আছে ষ্টেণ্ডতে ৰৈ থাকে গতিকে তাৰ পৰা লৈ যাব পাৰে অসুবিধা একেবাৰে হয় বুলি আমি নাভাবোঁ আৰু আৰু নিৰ্ভৰযোগ্যভাৱে নিৰ্ভীক ইয়াত ভ্ৰমণ কৰিব পাৰে আৰু অসুবিধা হয় বুলি আমি একেবাৰে নাভাবোঁ আৰু পৰ্যটকসকল যদি যোৱা এই ইয়াত আহে ভ্ৰমণ কৰিবলৈ আহে তেতিয়াহ'লে ৰাজ্যিক পৰিবহণ নিগমৰ বাছ পাব টেক্সি পাব অ'টো ৰিক্সা পাব বেটেৰী ৰিক্সা আছে বহন চব বস্তুৱে এভেইলেবল আছে আৰু সেই এইবিলাক এই ভ্ৰমণবিলাক একেবাৰে নিৰাপদ আৰু নিৰ্ভযোগ্য কোনো চিন্তা কৰক কাৰণ আছে বুলি আমি নাভাবোঁ এই ক্ষেত্ৰত আজিলৈকে কোনো পৰ্যটকে ইয়াত আহি কোনো অসুবিধাৰ সন্মুখীন হৈছে বুলি আমি নাই একেলগে শুনা নাই আৰু কোনো বিপদৰ সন্মুখীন হোৱা নাই ইয়াতে পৰ্যটকসকলে যিকোনো কাৰণতে ইয়াত আহি যাব পাৰে অসুবিধা একাৰে একেবাৰে নাই ইয়াত আৰু পৰ্যটকসকলৰ কাৰণে একদম নিৰ্ভৰযোগ্য জেগা একদম নিৰ্ভীকভাৱে আহি ইয়াত ভ্ৰমণ কৰিব পাৰে ইয়াৰপৰা অৰুণাচল যাব পাৰে তেজপুৰ যাব পাৰে গুৱাহাটী যাব পাৰে ভ্ৰমণ কৰাৰ কাৰণে চব বস্তু এভেইলেবল আছে পৰিবহণ ব্যৱস্থা একেবাৰে সুগম একেবাৰে একেবাৰে সুলভ কোনো চিন্তা কৰিব লগা আকো আছে বুলি আমি নাভাবোঁ গতিকে আজিলৈকে এই ক্ষেত্ৰত কিবা সমস্যাৰ সন্মুখীন হোৱাৰ কথা কোনো ভ্ৰমণকাৰীৰপৰা আমি শুনা নাই এই কাৰণ শান্তিপ্ৰিয় জেগা একেবাৰে শান্তিপ্ৰ্ৰিয় জেগা গতিকে ইয়াত নিৰ্ভয়ে ইয়াত আহি যাব পাৰে ভয় কৰিব লগা একো নাই নিশ্চিন্ত মানে ইয়াত আহি যাব পাৰে কাৰণ আগতে আজি কেইবছৰমানৰ আগলৈকে সেই সুবিধা সুবিধাবিলাক ইয়াত এভেইলেবল নাছিলে কিন্তু আজি কেইবছৰমানৰপৰা এই বাছ পৰিবহণৰ বাছ টেক্সি অ'টো ৰিক্সা এভেইলেবল আছে চিন্তা কৰিবলগা একো নাইয়ে আৰু নিৰ্ভীকভাৱে আহি ইয়াত যিকোনো ঠাইলৈ ভ্ৰমণ কৰিব পাৰে ইয়াৰপৰা অৰুণাচল যাব পাৰিব বৰপেটা যাব পাৰে নসত্ৰ যাব পাৰে ভূটান যাব পাৰি তেজপুৰ যাব পাৰি গুৱাহাটী যাব পাৰি একেবাৰে মানে যিকোনো সময়ত যিকোনো হেৰিত নিৰ্ভীকভাৱে তেওঁলোকে ভ্ৰমণ কৰিব পাৰে কোনো অসুবিধাৰ সন্মুখীন হ'ব বাবে আজিলৈকে হোৱা নাই আৰু নিশ্চিন্ত মানে অহা যোৱা কৰিব পাৰে কাৰণ ইয়াত পৰিবহণৰ কাৰণে কোনো অসুবিধা এতিয়া নাই যিকোনো মুহূৰ্তত আহি যিকোনো ঠাইলৈ ইয়াৰপৰা যাব পাৰে